হেল্ল' হেৰি আপোনাৰ দোকানত হেৰি আছে নেকি এইয়া হেৰি তামোল চুপাৰী তামোল দাম কেনকুৱা অ মই মানে এক কুইণ্টলমান লাগিছিলে মানে সৰু সুৰা ব্যৱহাৰ কৰোঁ যে মানে তা তাৰপৰা ধৰক কুইণ্টল হিচাপে আনি আ ইয়াত ধৰক সৰু দোকান এখন চলাম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া এক কুইণ্টলৰ দাম কিমান লয় বাৰু অ হ'ব দে পাঁচ হেজাৰ হ'লে আনিব লাগিব আৰু তথাপিও ব্যৱসায় এটা চলাইছে যেতিয়া আনিবতো লাগিব আকৌ এই হেৰি নহয় অ মানে হেৰি আৰু এনেকৈ কেঁচা তামোল কেনেকৈ চলিছে তাত বাৰু অ আমাৰ ইয়াত আকৌ চাৰিশ চলিছিলে বাৰু অ অ যাম বাৰু আনিবৰ কাৰণে দাম হ'লেওতো আনিব লাগিব বেপাৰখন চলাব লাগিব

অ আনিব যাম দে পাণৰ আছে অ পাণ অ পাণ মানে মই আনিম বুলি ভাবিছোঁ দুকুৰিমান তাৰপৰা বেছি আন অ বেছি আনিলেও মানে হেৰি যে শুকাই যায় হয় সেইটো কাৰণে ভাবিছোঁ দুকুৰিমান লৈ আহিম বুলি ভাবিছোঁ আৰু অ এতিয়া ল'ৰা ছোৱালীকনো কেনেকৈ পোহপাল দিম হয় সেইকাৰণে আপুনিও মানে ইমান দাম ধৰি নাথাকিব অলপ মানে কমাই ধৰিব আৰু অ